কৃষি কৰিবলৈ যেনে ধৰা আজিকালি উন্নতমান মানদণ্ডৰ প্ৰযুক্তি বিদ্যাৰ প্ৰয়োজন হৈছে যেনেদৰে আমাক কৃষি কৰিবলৈ ট্ৰেক্টৰ পাৱাৰ টিলাৰ লাগে সেইদৰে বিদ্যুতশক্তিও প্ৰয়োজন হয় সেইকাৰণে আমি এগ্ৰিকালচাৰ অফিচলৈ এখন দৰ্খাস্ত দিব লাগিব আৰু তেওঁলোকে তাৰ পৰাই অফিচাৰ আহি আমাৰ মাটি কিমান আছে চাই মেলি তাত পানীৰ বহাব পৰা হ'ব নে নহয় শক্তি বিদ্যুতশক্তি আনি পেলাই ব্যৱহাৰ কৰিব পৰা যাব নে নাযায় চাই মেলি তেওঁলোকে নিজৰ কাম ক কৰণীয়খিনি কৰিব তাৰ বাবে আমাৰ এটুকুৰা মাটি বিচাৰিব তাত আমাৰ এটা পানীৰ পাম্প বহাব সেই পানীৰ পাম্পটো চলিব কাৰণে বিদ্যুতশক্তি তেওঁলোকে নিজেই আহি বহাই দিবহি আৰু সেয়েহে আমি তেওঁলোকক এটুকুৰা মাটি দেখুৱাই দিব লাগিব দেখুৱাই দি তাতে তেওঁলোকে নিজে কৰিবলগীয়া কামখিনি প্ৰথমে পানীৰ পাম্প বহাবৰ কাৰণে যি যি যাৱতীয় বস্তু লাগে সেয়া চাব সকলো মানুহখিনিৰ পৰা এখন দৰ্খাস্ত ল'ব চহী মাৰি কিমানখিনি মাটি আছে তেওঁলোকে কিমানখিনি হেৰি কৰিব পাৰিব তাত খেতি কৰিব পাৰিব তাৰপাছতে আহি তেওঁলোকে যন্ত্ৰ পাতিৰ সহায়ত এটা পানীৰ পাম্প বহাই তাত প্ৰথমে ইলেক্ট্ৰিচিটিৰ বোৰ্ডৰ মানুহে আহি আমাক ইলেক্ট্ৰিকৰ কাৰণে খুটা বহাই দিব বহাই দি তাত আমাক বিদ্যুৎ উৎপাদন কৰাই মটৰ চালিত কৰাই দিব আৰু সেই মটৰ চালিত কৰাই আমাৰ কৃষিকেইডৰা যেতিয়া আমাৰ খেতি হ'ব বা পানী শুকাই যাব তেতিয়া আমাৰ তাত পানী দিবৰ কাৰণে সেই মটৰ চলাব পাৰিব পাৰি চলাই তাত পানী দিব পাৰিব তাৰ পিছতে এইখিনি কৰিবলৈ কেতিয়াবা আমাৰ সময়ত সময়ৰ মতে লোড শ্বেডিঙৰ বাবে কৃষি কৃষকসকলে বহুত সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় কাৰণ সময়মতে যেতিয়া পানী দিবলগীয়া হয় কাৰেণ্টটো নাথাকে সেই কাৰেণ্টৰ কাৰণে আমি কৃষি পথাৰত পানী দিবলে নোৱাৰা হওঁ সময়মতে দুই তিনিদিনৰ কাৰণে কেতিয়াবা হয়তো খেতিখিনি নষ্ট হৈ যাব পাৰে সেয়েহে এই লোড শ্বেডিংটোৰ কাৰণে আমাৰ বহুতো কৃষকসকলৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়